হয় ছাৰ কওকচোন অঁ কোৰ্ছ আগবাঢ়িছে বাৰু ঠিকেই আগবাঢ়িছে যিখিনি পৰা হৈছে মানে ছিলেবাছ মতে আগেই বাঢ়িছে ঠিকে আছে বাৰু অঁ হয়

হয় অঁ অঁ অঁ হয় হয় হয় হয় অঁ মই